হেল্ল' মই ঘৰতে আছোঁ তই অ' ভালে দে তোৰ ভাল অ' ক'ত আছে এতিয়া আচ্ছা অ' কি কথা বাৰু অ' কেটামান বজাত যাবি চাৰিটামান বজাত ন অ' যাম যাম

অ' কোন কোন যাব অ' আমাৰ ক্লাছমেট খোৱা বোৱা হ'লনে মই নাই কৰা কৰিমহে আৰু এতিয়া অ' ভালে তোমালোকৰ ঘৰত ভাল অ' অ' তোমাৰ ঘৰ হেৰি কেতিয়া গৈছিলে এই বন্ধ পাইছিলোঁ এই হ'লীত যে তেতিয়াই অহা আৰু এতিয়া যাব হৈছেগে আৰু তাকে তোমালোকক লগ কৰি যাম বুলি ভাবিয়ে আছিলোঁ অ' অ' হ'ব বাৰু ঠিক আছে দিয়া অ' অ' হ'ব